মই অনলাইনত এটা চাৰ্ট অৰ্ডাৰ দিছিলোঁ সেই চাৰ্টটো অহাৰ পিছত দুই দিন পিন্ধি ভাল লাগিল তাৰপিছত মই ধুই দিলোঁ ধুই দিয়াৰ পিছত সেইটো লেহুকা হোৱাৰ ঠাইত তাৰমানে কুছি কুছি সেইটো বেয়া হৈ গৈছে মই বাহিৰততো যোৱাৰ কাৰণে সেইটো যোগ্য নহয় পিন্ধি যাবই নোৱাৰি চোলাটো অনলাইনৰ বস্তুবিলাক তাৰমানে সিমান যো ভাল নহয়